হেল্ল' কাৰেণ্টটো কাটি দিলে যে আপুনি মোৰ এই খাদ্য বনোৱাৰ সময়ত অসুবিধা হৈছে নহয় গতিকে আন্ধাৰ হৈ গ'ল আপোনালোকে কাৰেণ্টটো কাটি দিলে মই এতিয়া মইতো ইমান কাৰেণ্ট ব্যৱহাৰ নকৰোঁ কথা হ'ল কি মোৰ লাইট এটা ফেন এখন চলাওঁ গতিকে আপোনালোকে ইমান ঘপককৈ কাৰেণ্টটো কাটি দিলে মোৰ অসুবিধা হয় নহয় গতিকে ঠিক আছে আপোনালোকে কাৰেণ্টটো দিয়ক মই পইচাকেইটা পঠিয়াই দিছোঁ বাৰু অতি সোনকালে মই আপোনালোকক এই পইচাকেইটা পঠিয়াই দিছোঁ সোনকালে কাৰেণ্টটো দিয়ক